আমাৰ মোৰ চৰাই চোৱাৰ স্থান হ'ল আমাৰ ধনশিৰি নৈ এখন আছে সেই নৈৰ পাৰতে আমাৰ খেতি খেতি কৰোঁ চাপৰি খেতি তাতে আমাৰ জুপুৰী ঘৰো আছে তাত বহি আমি চৰাই চিৰিকটিবোৰ চাব পাৰোঁ আৰু এখন ওচৰতে ধনশিৰি নৈ আছে সেই নৈখন তো বহুত চৰাই চিৰিকটি আহে পানী খাবলৈও আহে গা ধুবলৈ আহে মাছ খাবলৈও আহে আৰু আমাৰ খেতিত চাপৰি খেতিত আমি সৰিয়হ গোমধান নানা ৰকমৰ খেতি কৰোঁ সেই খেতিত চৰাইবোৰ ভাতো আহে কপৌ সৰিয়হ খাবৰ কাৰণে গোমধান খাবৰ কাৰণে কাউৰিও আহে নানা ধৰণৰ চৰাই চিৰিকটি আহে এইবোৰ চাই ভাল লাগে আৰু নৈ কাণৰ ধুনীয়া বতাহ ধনশিৰি নদীৰ পানী কুলু কুলুকৈ বৈ অহা ঠাণ্ডা বতাহ এইবোৰ ঢৌ চাই ভাল লাগে তাতে মাছ মাছো চাব পাৰি চৰাই মাছ খোৱা বগলী বৰটুকোলা আদি হেৰি আহে আৰু নদীত নদী কিণাৰত নানা ৰকমৰ গছ গছনিও আছে বাঁহ বাঁহনি আছে তাত শগুণ মৰা বস্তুবোৰ খাবৰ কাৰণে শগুনো আহে কাউৰিও আহে কাউৰী চিলনি আদি বহুত ৰকমৰ চিৰা চৰাইবোৰ আহে এইবোৰে চাই বহুত মনবোৰো ভাল লাগে খেতি কৰিও ভাল লাগে খেতিৰ দিনত ভাটৌবোৰ আহি মধুৰি সৰিয়হ গোমধানবোৰ খায় এইবোৰে চাই থাকিব লগা হয় হেৰি চাপৰি খেতিত নদী পাৰৰ বতাহ খাই আমি এইবোৰকে চাই থাকোঁ আৰু